হয় বাৰ্ষিক মেলাসমূহ এবছৰৰ অন্তত অনুষ্ঠিত কৰা হয় তাৰ সৈতে জড়িত মোৰ ল'ৰালিকালৰ স্মৃতি বহুতেই আছে যেনে বাৰ্ষিক মেলাত যি খেল ধেমালি হয় দৌৰ জাঁপ এনেধৰণৰ আদি বহুতো ভাল লাগে তাত মই অংশগ্ৰহণ কৰোঁ

খেল ধেমালি অনুষ্ঠানতে আমি বহুতো ফূৰ্তি কৰোঁ অকল খেলা ধূলা সেইটোৱেই নহয় নৃত্য নাটিকা গীত আদি আমি তাতো অংশগ্ৰহণ কৰিব পাৰোঁ সেই স্মৃতি কেতিয়াও পাহৰিব নোৱাৰি দোকানত ইটো সিটো খোৱাৰপৰা ধৰি নচা বগা বহুতো বেছি ভাললগা মুহূৰ্ত সেই ল'ৰালিকালৰ মুহূৰ্ত সঁচাই এক বহুতো বেছিয়ে ভাল লাগে